বিভিন্ন প্ৰকাৰৰ খাদ্য দ্ৰব্য হৈছে ৰঙালাও জাতিলাও ওলকবি বন্ধাকবি ফুলকবি কেৰেলা বেঙেনা জিকা তিঁয়ঁহ ভেণ্ডি গাজৰ লাই মূলা পালেং জলপান হৈছে চিৰা সান্দহ কোমল চাউল পিঠাগুড়ি ইত্যাদি